চাকৰি বিচাৰি কেইজনমান যুৱকে চাকৰি বিচাৰি নাপাই লাষ্ট আহি পেলাইনি খেতি আৰম্ভ কৰিলে খেতিত আৰম্ভ কৰা পাছতেই তেওঁলোকৰ বহুত লাভাম্বিত হ'ল আৰু তেনেকৈ কৰোঁতে কৰোঁতে তেওঁলোকে টেক্টৰ বহল ভিত্তিত কাম কৰিবলৈ আৰম্ভ কৰিলে টেক্টৰেদি কাম কৰিবলৈ ধৰিলে আলু খেতি লগালে এইটো সৰিয়হ এনেকৈ কৰি পেলাইনি বহুত খেতি লগালে এতিয়া তেওঁলোকৰ বহুত উপাৰ্জনৰ মানে সন্মুখীন হ'ল আৰু চাকৰি নহ'লেও যে এনেকৈ চলিব পাৰে তেওঁলোকে ভাবি ল'লে আৰু নিজেও উপাৰ্জনৰ পথ উলিয়াই ল'লে আৰু দহ পোন্ধৰজন লগৰ সমনীয়াকো উন্নতিৰ মানে সুবিধা দিলে বিকি কৰিলে পইচা পালে কিছুমান সমস্যা তেওঁলোকৰ অভাবীয় সমস্যা কিছু দূৰ হৈছে